হেল্ল' নমস্কাৰ মই নিজেই তৈয়াৰ কৰা বস্তু আনক দি পাইছোঁ যেনে ধৰক গিটিংছ কাৰ্ড আমি সৰুতে বনাইছিলোঁ বনাই মই আনক দিছিলোঁ তাৰে অভিজ্ঞতাটো বহুত বেলেগ বহুত ফূৰ্তি লাগিছিল মোৰ তেতিয়া বহুত ভাল লাগিছিল সিহঁতেও মোৰ বান্ধৱীবিলাকেও এইবিলাক খুব ভালদৰে আঁকোৱালি লৈছিল আৰু মোক বহুত ধন্যবাদ দিছিল সিহঁতে বহুত ফূৰ্তিত মোক ধন্যবাদত যেতিয়া উপচাই পেলাইছিল মই খুব ফূৰ্তি পাইছিলোঁ সেইকাৰণে মই আৰু নিজে বনোৱা গিটিংছ কাৰ্ডবিলাক আনক বহুত দিছিলোঁ যেতিয়া মই ক্লাছ ছেভেন এইটমানত পঢ়িছিলোঁ তেতিয়া মই এইবিলাক মোৰ বহুত উপহাৰ দিছিলোঁ আৰু যেতিয়া মই ডাঙৰ হৈ আহিলোঁ তেতিয়া আৰু মই এই যেতিয়া আমোলৰ ঢাকনৰ যিটো ৰাংপাতা কয় আমাৰ সেইবিলাকত মূৰ্তি তৈয়াৰ কৰিছিলোঁ যেনে গণেশ সৰস্বতী মা এইবিলাক বনাই শ্ব'কেছত থৈ দিয়া এটা মানে মোৰ অভিজ্ঞতা আছে সঁচাকে মই আৰ্ট বহুত ভাল পাওঁ আৰ্টৰ লগত এটা সৃষ্টিশীল মনৰ অভিজ্ঞতা আছে মোৰ ইমান ভাল পাওঁ যে মই আৰ্ট কৰি সৰুতে এনেই সেইটিঙৰ মূৰ্তি বনোৱা ঠাইত মই নিজে কালাৰ কৰিছোঁ কৰি আনক উপহাৰ দিছোঁ মূৰ্তিবোৰ চাই বহুত ভাল লাগিছিল মোৰ তেতিয়া নিজৰ সৃষ্টিশীল মনটোৰ উমান পাইছিলোঁ আনকো দি দিব পাৰি মোৰ সঁচাই ভাগ্যৱান যেন লাগিছিলোঁ আৰু যেতিয়া মই ডাঙৰ হৈ আহিলো তেতিয়া মই এই চিঠিবোৰ নিজে নিজে লিখি কাটি উলিয়াওঁ আৰু কিবা নিমন্ত্ৰণী পত্ৰৰ ঘৰত যেতিয়া সকাম আদি হয় মোক সেইকাৰণে নিমন্ত্ৰণীৰ পত্ৰৰ হেৰিবিলাক মোকেই দিয়ে তেতিয়া মই নিমন্ত্ৰণী পত্ৰৰ বস্তুবিলাক লিখি উলিয়াওঁ যেনে ধৰক এনেকুৱা হ'ব মানে অহা অমুক তাৰিখে আমাৰ বাইদেউৰ বিয়া তদুপলক্ষে আপোনাক আপোনালোকক সপৰিয়ালে নিমন্ত্ৰণ জনালোঁ আৰু উক্ত দিনত আপোনালোকে আমাৰ ঘৰত উপস্থিত থাকি আমাক আনন্দিত কৰে যেন যাৰ বাবে আমি নথৈ আনন্দিত হ'ম এনেধৰণৰ চিঠি লিখি মই আনক দিওঁ আৰ্ট এটা কলা আৰ্ট কৰি মই বহুত ভাল পাওঁ আৰ্ট কৰিবলে মোক সৰুৰ পৰা সৃষ্টিশীল মনটোৱে হাবিয়াস কৰি পঠাইছিল কাৰ্ডৰ বাবে কাৰ্ড এখনত যেতিয়া লিখি উলিয়াওঁ বঢ়িয়াকৈ তাত কালাৰ কৰি মই আনক উপহাৰ দি পাইছোঁ মূৰ্তিৰ বাবে মই টিঙৰ ৰাংপাতাত গণেশৰ মূৰ্তি সৰস্বতীমাৰ মূৰ্তি এইবিলাক বনাই নিজৰ সৃষ্টিশীল মনৰ ফূৰ্তিত জানিবৰ বাবে ৱালত আঁৰি থৈছিলোঁ আৰু পিছত সেইবিলাক নিজেই দেখি মোৰ বহুত ভাল লাগিছিল খুব ভাল লাগিছিল হাতেৰে তৈয়াৰী কৰা আৰ্ট ভাল এইকাৰণেই পাওঁ যে তাত আমি সৃষ্টিশীল মনৰো এটা উমান পাওঁ হাতত তৈয়াৰ কৰা আৰ্টৰ ভিতৰত যেনে দুৰ্গা মা আৰু সেইবিলাকৰ যিবিলাক অস্ত্ৰ শস্ত্ৰ আছে তাতো মই আৰ্ট কৰিছিলোঁ আৰু একেবাৰে সৰুতে যেতিয়া কম্পিটিশ্যনবোৰ হৈছিল তাত মই পখিলা আঁকিছিলোঁ আৰু পখিলা আঁকোতে মই তাত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ এইটো এটা মোৰ নিজৰ ফালৰ পৰা অভিজ্ঞতা এইটো অভিজ্ঞতাত মোৰ সৃষ্টিশীল মনৰ উমান পোৱা যায় মই ভাবোঁ আৰু এনেকৈ আহোঁতে মই এইখিনিও ক'ব খোজোঁ যে মই নিজে তৈয়াৰ কৰা বেগো বনাই পাইছিলোঁ গ্ৰিটিংছ কাৰ্ডৰ লগতে বেগ আদি আনক উপহাৰ দি যিটো ফূৰ্তি সেইটো মই পাইছোঁ মই কেতিয়াও আনক কিনি পেলাই যেতিয়া সৰু আছিলোঁ দিয়া নাছিলোঁ কাৰণ আমাৰ ঘৰত চাৰিজনী বাই ভনী আছিলোঁ তেতিয়া ভাবিছিলোঁ আমি যদি এইখিনি বনাই লওঁ বনাই ল'লে হয়তো দেউতাই নিজে অলপ আৰ্থিকভাৱে সকাহ পাব সেইকাৰণে আমি নিজেই বনাই লৈ ধুনীয়াকৈ সৃষ্টিশীল মনৰ প্ৰকাশো পাব সেইবাবেই মই ধুনীয়াকৈ লিখিছিলোঁ আৰ্ট কৰিছিলোঁ আৰু তাৰ ফলত মই কিছু কিছু জাগাত পুৰস্কৃতও হৈছোঁ পুৰস্কাৰ পাবলৈ বহুত ডাঙৰ নহ'লেও সেই সময়ত আমাৰ দিনত বেছি ডাঙৰ পুৰস্কাৰ নাই দিয়া তথাপিও ধৰক মই যিখিনি পাইছিলোঁ মোৰ সৃষ্টিশীল মনৰ অভিজ্ঞতাৰ পৰা সেইখিনিও মই ন নথৈ আনন্দিত হৈছোঁ যেনে ধৰক আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে যেনেকে এইটো কিনিম সেইটো কিনিম প্ৰায় মাক দেউতাকক বহুত দিগদাৰি দিয়ে কিন্তু মই যেতিয়া আঁকিছিলোঁ তেতিয়া মই একেবাৰেই নিজৰ মনৰ পৰা আঁকিছিলোঁ ক'বলৈ গ'লে সৃষ্টিশীল মনবিলাক নিজেই নিজেই আৰম্ভণি হয় সৃষ্টিশীলৰ কাৰণে কাকো দাবী কৰা নাযায় আৰু কাকো জোৰ কৰাও নাযায় এটা কথা মই যেতিয়া সৰু আছিলোঁ মোৰ এতিয়াও মনত পৰে মই নিজে তৈয়াৰ কৰা এখনি চাদৰ চাদৰৰ প্ৰতি আঁঠুৱাৰ পৰা তৈয়াৰ কৰিছিলোঁ যেনে আঁঠুৱাৰ পৰা সৰু সৰুকৈ কাটি তাত বেজিৰে চিলাই কৰি আঁঠুৱাখনৰ পৰা পটি বনাইছিলোঁ পটি বনাই তাত ধুনীয়াকৈ মই লগাই দিছিলোঁ ছাইড পটি হিচাপে ব্যৱহাৰ কৰিছিলোঁ আৰু সেইবিলাক এতিয়া ধুনীয়া হৈ এযোৰ ধুনীয়া চাদৰ কৰিছিলোঁ দেখিলে গম নাপায় যে সেইবিলাক আঁঠুৱাৰে আছিল আঁঠুৱাৰ ফুটাকেইটাত মই যেনেকে শালত গোঠে তেনেকৈ আঁঠুৱাৰ ফুটাকেইটাত মই বেজিৰে তৈয়াৰ কৰি ধুনীয়াকৈ ওলেৰে ফুল তুলিছিলোঁ আৰু নিজে তৈয়াৰ কৰি চাদৰ মেখেলাযোৰ মই প্ৰথম মোৰ শাহুমাক উপহাৰ দিছিলোঁ আৰু শাহুমাই সেইটো বহুত ভাল পাইছিল শাহুমায়ে কেতিয়াও সেই বস্তুটো মানে আচৰিত মানে ধন্যবাদেৰে গ্ৰহণ কৰিছিল যিটো মোৰ বহুত ভাল লাগিছিল শাহুমায়ে কোৱা নাছিল যে এইটো তুমি ইমান ধুনীয়াকৈ বনাই ইমান কষ্ট কৰি দিছা মই বৰ সাদৰে গ্ৰহণ কৰিলোঁ ময়ো ফূৰ্তিতে নিজৰ বাবেও এযোৰ কৰিছিলোঁ আৰু মোৰ ভনীৰ বাবেও এযোৰ কৰিছিলোঁ ভনীক তেতিয়া মই উপহাৰ দিছিলোঁ ভনীয়েও সেই একেই কৈছে বা তুমি কেনেকে বনাইছা মই কৈছিলোঁ ইয়াত মোৰ মৰম আৰু কষ্ট নিহিত হৈ আছে মই তেতিয়া এই সেইটো সিহঁতে দিয়া মোৰ ধন্যবাদটোৰ কাৰণে এনেকে পাঁচযোৰমান কাপোৰ বনাইছিলোঁ হাতেৰে তৈয়াৰ কৰা আৰ্ট বা যিকোনো বস্তু মই বহুত ভাল পাওঁ এইকাৰণে ভাল পাওঁ তাত এটা নিশ্চয় বহুত নিজ মৰম থাকে আৰু সেই মৰমৰ কাৰণে মই এতিয়াও বহুত বস্তু বনোৱাৰ কাৰণে আগ্ৰহী কিন্তু হাতেৰে তৈয়াৰ নকৰা বজাৰৰ পৰা কিনি অনা বস্তু এটা ইমানো মৰম নাথাকে পইচা থাকিলেনো আজিকালি কি কিনিব নোৱাৰি পইচাৰ সহায়ততো বহুত কিনিব পাৰি কিন্তু হাতেৰে তৈয়াৰ কৰা আৰ্টটোৰ যিটো মাদকতা তাত আৰু ক'তোৱেই নাথাকে সঁচাকে হাতৰে তৈয়াৰ কৰা বস্তুত বহুত ভাল লগা বস্তুবিলাক আছে যেনে ধৰক গিটিংছ কাৰ্ড কাৰ্ড মূৰ্তি চিঠি আদি আপুনি বেলেগৰ পৰাও লাভ কৰিছো সঁচাকে বেলেগৰ পৰা লাভ কৰাৰ পিছতেই মোৰ নিজৰে আগ্ৰহ হৈছিল যে ময়ো এদিন এনেকে বনাম আৰু মই আনক উপহাৰ দিম আৰু তাৰ মৰমবিলাক সদায় সুকীয়া তাৰ মৰমবিলাক সদায় বেছি আৰু সেইবাবেই মই হাতৰে তৈয়াৰ কৰা আৰ্ট বেছি ভাল পাওঁ যেনেকে কিনি অনা বস্তুতকৈ কিনি অনা বস্তু পইচা থাকিলে সকলোৱে কিনি আনি দিব পাৰে কিন্তু হাতেৰে বনোৱা আৰ্টটো বেছি ভাল যাৰ কাৰণে আমি পইচাৰে কিনিও তাক সংগ্ৰহ কৰিব নোৱাৰোঁ সেইটো পইচাৰে কিনিও কেতিয়াও নোৱাৰোঁ আমি সেইটো নিজেই পাওঁ পইচাৰে কিনি যিটো আমি সংগ্ৰহ কৰিব নোৱাৰোঁ সেইটোৱেই হৈছে আমাৰ কলা আৰু সেই কলাটো কেৱল হাতেৰে তৈয়াৰ কৰিহে আমি পাব পাৰোঁ সেইকাৰণে কৈছোঁ যে আমাৰ নিজৰ বঢ়িয়া থেংক ইউ বঢ়িয়া লাগিল আজি কৈ